নমস্কাৰ মই পানীৰ কৃতপক্ষৰ ওচৰৰপৰা জানিব বিচাৰিছোঁ যে যোৱা সময়ত যোৱা মাহত মই মোৰ ঘৰৰ পানীৰ বিলৰ যি যি কৰ আছিলে মই সম্পূৰ্ণৰূপে প্ৰদান কৰাৰ পিছতো বৰ্তমান সময়ত মোৰ পানীৰ বহুতো খেলিমেলি হৈছে তাৰ বিষয়ে মই পানীৰ কৃতপক্ষৰ ওচৰত জানিব বিচাৰিছোঁ যে এই খেলিমেলি কিহৰ বাবে হৈছে